অ' বাইদেউ গৰম বন্ধ চলি আছে নহয় হয় গৰম বন্ধ

আচ্ছা আচ্ছা অ' সেই যে অ' অ' বৰ গৰম পৰিছে নহয় বাইদেউ অ' যাম বাৰু দুদিনমান পিছতে অ' অ' অ' বাৰু ডে'টটো সেই হেৰি আৰু জুলাই দুদিনমানৰ পিছতে যাম আৰু জুলাইটো পাৰ হৈ লওঁক

ৰাজধানীখনত গ'লে ভাল হ'ব নেকি

নহয় বাছত নাযাওঁ দিয়ক কষ্ট হ'ব অ' অ' হেৰি কৰি ৰাজধানীখনতে ভাবিছোঁ আৰু ঠিক আছে ন অ' আচ্ছা আচ্ছা ঠিক আছে অ' অ'